মোৰ বাগিচাত ৰুৱা গছ গছনিবোৰত যেতিয়া ফুল ফুলে মোৰ খুব ভাল লাগে কাৰণ কিয় বহুত কষ্ট কৰি সেইবোৰ লগোৱা হয় গছবোৰ ফুলবোৰ মানুহৰ ঘৰৰ পৰা গোটোৱা হয় ফুলৰ পুলি ফুলৰ পুলি আনি যেতিয়া কষ্টৰে ৰুৱা হয় ৰুই তাত সাৰ গোবৰ দিয়া হয় আৰু সেই সাৰ গোবৰ দি ডাঙৰ হওঁতে অলপ সময় লাগে সেই সময়ৰ পিছত এটা পৰ্যাপ্ত সময়ৰ পিছত যেতিয়া তাত ফুল লাগে দেখি বহুত ভাল লাগে যেন নিজৰ কষ্ট খিনি সাৰ্থক হৈছে আৰু সেই বুলিয়েই নহয় যেতিয়া বাগিচাখনত ফুল ফুলি গোটেই ফুলৰ সমাহাৰ হৈ থাকে তেতিয়া সেই ঘৰখনৰ এটা বেলেগ এটা শোভা বাঢ়ি যায় আৰু সেইবোৰ দেখি মোৰ খুব ভাল লাগে গছ গছনিবোৰ যেতিয়া ফুলে তাত ফল ফুল লাগে ফল লাগিলেটো খাবও পৰা হয় আৰু সেই ফুল পূজা পাৰ্বণতো কেতিয়াবা দিব পৰা যায় আৰু কিছুমান ফুলটো এনেকুৱাও আছে যি নিকি চুলিৰ আৰু ছালৰ যতনৰ বাবে ব্যৱহাৰ কৰা হয় সেইবাবে সেইবোৰ দেখি ভাল লাগে আৰু